অ অ' মই এই এই স্কু বিদ্যালয়ৰ পৰা ক'লোঁ প্ৰধান শিক্ষকে এই আপোনাৰ ল'ৰাটো আজি এসপ্তাহমানৰ পৰা অকণমান বৰ অন্যমনষ্ক হৈ থাকিবলৈ লৈছে

হেল্ল' শুনিছেনে অ পঢ়া শুনাত বৰকৈ মন নিদিয়া হৈছে কিবা এটা লিখিবলৈ দিলেও মানে লিখে আৰু ইমান মানে গুৰুত্বসহকাৰে নলয় আৰু পঢ়াই থাকোঁতেও তাক কিবা এটা মানে পঢ়াই থকাৰ পিছত বস্তুটো সুধিলে সি ঘপককৈ মানে উত্তৰটো দিব নোৱাৰে আ কিবা অন্যমনষ্ক হৈ থাকে সি খোৱা বোৱাবোৰ ঠিকেই কৰিছেনে বাৰু ঘৰত এই মোবাইল চোবাইলবোৰ বৰকৈ চাই থাকেনি বাৰু আপুনি অকণমান বাৰু তাক চাবচোন আপুনি আকৌ দিনটো ঘৰত নাথাকে নহয় মই ভাবিছোঁ আপুনি এটা কাম কৰক বুইছেনে আপুনি এটা ছবি

এনেই সি কিবা আঁকি মেলি থাকে বাৰু হেৰিয়াত এই পঢ়ুৱাই থাকোঁতে মই সেইটো হিচাপতহে কৈছোঁ মানে আপোনাক এই আমাৰ আমাৰ বিদ্যালয়তে এই শুকুৰবাৰ শনিবাৰে এ শিক্ষক এজনে শিকাই থাকে ছবি অঁকা অ আপুনি যেনে তেনে দিয়াই দিয়কচোন অ ঠিক আছে হ'ব দিয়ক